হেল্ল' বাইদেউ নমস্কাৰ অঁ অঁ মই অঁ এই মই ঘৰতো অনলাইন কৰিব লাগিছিল নাই বাইদেউ কি কি লাগিব আছে আছে হয় কি কি লাগে বা

আছে আছে আছে আছে চব আছে

অঁ আছে আছে আমাৰ বাবু তাতে থাকে অঁ

অঁ অঁ অঁ

অঁ হয় হয় আছে আছে বাৰু ঠিক আছে বাৰু মই ডকুমেন্সখানি বাবুৰ সৈতে কৰোৱাই আপোনাৰ হাতত জমা দিম বাৰু অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ

অঁ ঠিক আছে বাৰু ঘৰটো পালে ভাল লাগিব আৰু মোৰ আচ্ছা আচ্ছা আছে আছে অঁ অঁ অঁ ঠিক আছে ঠিক আছে বাইদেউ ঠিক আছে বাইদেউ ধন্যবাদ অঁ অঁ অঁ অঁ অঁ ঠিক আছে